হেৰি এই বিয়াগিলাখান যি পাতা যায় আমাৰ গাঁৱলীয়া বিয়া তাৰমানে বিয়াত আমাৰ পানীৰ সুবিধা নাই আগৰ মানুহগিলাখানে য'ৰে ত'ৰে পানীগিলাখানে দিয়ে সেই কিছুমান তাৰমানে কাজ কৰছিল বিয়া পাতা গেইছিল বা হেৰি কৰা গৈছিল খোৱা গৈছিল আজিকালি মানহুই পানী কিনবা লগা হৈছে তাৰপৰাই সেই ড্ৰামেদি দিয়ে য'তে ত'তে পানী আনিবা নোৱাৰি তাৰমানে হেৰি কৰবা লাগেইনে পানীটো এই কুঁৱাৰ পানী খাওঁতে পেটৰ বেমাৰ লাগেই আকৌ এই এইগিলাখান তাৰমানে ক'ৰবাৰ পানী আনলি হেৰি কৰিব লাগেই বহুত লেতেৰা পানী আহে সেইটোৰ পাৰাই মানহুৰ পেটোৰ বেমাৰ হয় সেই সেইকাৰণে আমি পানীটো কিনা হয় বিয়াৰ পানী তুলিবা নোৱাৰি সেই পানী দি কইনাটো যদি ধুৱই নহয় সেই কইনাটো লেতেৰা হয় তাৰ পৰাই আকৌ বেমাৰ লাগে কেতিয়াবা গৰম পানীও দিবা লাগা হয় কইনাক ধুৱাওঁতে গতিকে বহুত সমস্য়ানে সেইটোৰ পৰাই আজিকালি পানী তাৰমানে আমি কিনিবা লাগেই নিকিন্লি ন'হৱেই ধামাইদি দিয়ে আগৰ মানহুই তাৰমানে ক'ৰবাৰ নদী নালা সেনেকুৱাকে পানী তুলিছিল সেই পানী দি কইনাক গা ধুৱাইছিল গা ধুৱাওঁতে সেই কইনাটোৰ বেমাৰ হৈছিল গতিকে আজিকালি তেনেকুৱা সুবিধা নাই ভাল সুবিধাই দিছে চৰকাৰে সেইটোৰ পাৰাই তাৰমানে কিছুমান মানুহে আগবাঢ়ি আইছি কিছুমান কথা অলপ পানী হ'লিও আমি কিনি পেলে তাৰমানে ঘৰখান চলা যায় এটা ড্ৰাম কিনি তাৰমানে তেনেকুৱা হলিও ঘৰখান চলেইনে য'ৰে ত'ৰে পানী মানহুই খাবা আইহালা কৰেই আজিকালি লেতেৰা পানী নাখায় চাফা পানী বিচাৰে সেনেকুৱাকে মানহুই চলি আছে আগৰ পৰিৱেশগিলাখান বেয়াই আছিল ক'ৰ নদী নালা য'ৰে ত'ৰে পানী খাইছিল মানহুই ক'ৰবাৰ কুঁৱাৰ পাৰা আনে তাকো বোকা উঠি থাকেই তাৰ পাৰাই চেলেনী পৰি থাকেই চেলেনী কাটি পেলে সেনেকুৱাকে পানী আনা যায় সেই পানী আকৌ মানহুই খায় খায় তাৰ পাৰা সেই মানহুৰ হাগা হৱেই কিবা কিবি বেমাৰ হৱেই সেনেকুৱাকেয়েটো চলিছিল গতিকে আজিকালি সেইটো নহয় আজিকালি মানহুই তাৰমানে পানী এনেকৈ বিয়াখন পাতিলি পানী কিনি হলিও আনি তাৰমানে বিয়াখান পাতা যায় তাৰপাৰাই খাৱা লোৱা তাৰমানে এনেকুৱাকে সুবিধা একোটা দিয়ে তেনেকুৱাকে মানহুই আজিকালি কাজ কাৰখানা কৰি আছে আমাৰে ইতা পানী এখন বিয়া পাতিলি আমি পানী কিনিবা লাগিব আমাৰ সুবিধা নাই দি পথাৰৰ পানী আনিতো আমি বিয়া পাতিব ন'ৰো গতিকে নদী নলাৰ গোটাই অসুবিধায়ে আমাৰ হেৰি গাঁৱলীয়া মানহু যিহেতু তেনেকুৱা পানীৰ সুবিধা নাপাওঁ আমি ভাল এটা তিৰপাল নাই বা হেৰি নাই তেনেকুৱাকেই আমি চলি আছোঁ গতিকে আগৰ দিনোৰ হিচাপতটো আমি তেনেকুৱাকে চলবা ন'ৰো আজিকালি মানহুই তাৰমানে বহুত সুবিধা বিচাৰে বহুত হেৰি বিচাৰে ফেছালিটি বিচাৰেই গতিকে সেই ফেছালিটিগিলা আমি পোৱা নাই আমি বহুত কষ্টত আছোঁ খাব লাগিলে পানীখিনি তাতো তাৰমানে কিবা কিবি চেলেনী পৰবো কিবা হ'বো তাৰমানে সেনেকুৱাকেই খাবা লাগেই সেই পানীটো আইৰণেদি খাৱাৰ লগে লগে মানহুটো বেমাৰী হ'ব লাগেই পেটোৰ পেট বিহাবো নহয়তো কা'ৰোবাৰ বা হাগায়ে হ'ব তাৰমানে বিভিন্ন ধৰণৰ আৰু চলি পলিগিলাখানক আমি সেই পানীয়ে খুৱেইছিলোঁ আমি পানীটো আনি চেকি পেলে তেনেকুৱাকে খুৱেইছিলোঁ হেৰি বালি কাষাৰ কৰোঁ কৰি পেলে সেই বালিৰ পাৰাই পানী আনো আনি চেকি পেলে সেনেকুৱাকে খুৱেইছিলোঁ আজিকালি সেইটো সুবিধা বাৰু চৰকাৰে ভালকে দিলে আমি ভাল পাওঁ ভালকে পানীটো যদি দিয়ে আমি চলবা সুবিধা এটা পাওঁ আৰু সেনেকুৱা তাৰমানে আজিকালি যা তা পানী খাবা নৰিনে কিয়া নদী নালা চব তাৰমানে ক'বাত বা নদীটোত মৰা মানহুয়ে পঠেই দিছি পেলেই দিছি পুখুৰী এটাত বেয়া গা ধুইছি সেই পুখুৰীৰ পানী খাবা নৰি সেনেকুৱাকে তাৰমানে আমি ইতা গাঁৱৰ মানহু কেনেকুৱাকে চলিম আমাৰ এটা দমকল পুতিলি তাৰো হয় বেয়া আ আইৰণ আইৰণোৰ কাৰণে পানী খাবা নৰোঁ তাতে সোপা দিবা লাগেই দমকলৰ মুখত সোপা নেদিলি তাৰমানে আইৰণোৰ কাৰণে পানী খাবা নৰোঁ চাৰটা পাঁচটা ফিল্টাৰ কিন্লি ফিল্টাৰেদিও আমি চলবা নৰোঁ তেনেকুৱা তেনেকুৱাকে চলি আছোঁ আৰ তা পাই এতিয়া আৰু আমি কি হিচাপত কেনেকুৱাকে আমি কি কৰিম আমি ভাবিয়ে পৱা নাই আৰু এতিয়া কিছুমান যেদি আমি ভাল একোটা সুবিধা পালোঁ হ'ল আজি আমাৰ এনেকুৱা নহ'ল হ'ল বহুত ল'ৰা ছোৱালী তেনেকুৱাকে মৰা গৈছে পেট বিষেই বা হেৰি খাব ল'বা নৰেই আমি সেইটো বুজি পোৱা নাছিলোঁ তাৰ পেটোত যি আইৰণ বান্ধ খায় আমি নাজানোঁ তাৰমানে হেৰি পেট বিষেই কি কাৰণত পেট বিষেই আমি নাজানোঁ ডাক্তাৰোৰ সুবিধা নাই ইয়াত আমাৰ ওচাৰোত মেডিকেল নাই আমি বহুত দূৰত নিব লাগে সেই হিচাপে আমি হাতত টকা পইচা নহ'লে আমি কেনেকুৱাকে নিম এখান গাড়ী ধৰবা লাগিলি হেৰি কি বুলি কয় পাঁচ হাজাৰ ছয় হাজাৰৰ টকাত গাড়ী এখন নিব নৰি সেই হিচাবে আমাৰ ল'ৰাছোৱালীগিলাখান বেমাৰী হৈ গৈছি গতিকে পানীৰ সুবিধা নহ'লে আমি চলাটো বহুত অসুবিধা হেৰি অ'ই কি বোলেই মানহু এটাই গা ধুবা লাগিলে তাৰমানে মানহুটোৰ গাত আইৰণেদিয়ে ভত্তি হয় হালধীয়া হৈ যায় কাপোৰ হেৰি সেই এখান দুখান কাপোৰেদি আমাৰ নহয়েই চাৰখান পাঁচখান কাপোৰ লাগেই সলেই সলেই গা ধুবা তাৰমানে আইৰণৰ কাৰণে আমাৰ গা ধুবা নৰেই কোনোমতে ইতা পুখুৰীত গা ধুবা গেলি তাতেও তাৰমানে বেয়া নোৰোহে বেয়া বোকা পানী তাৰপৰাই আৰু মানহুই তাৰমানে কিছুমান মানহু এনেকুৱা আছে লেতেৰা কৰি থৈ দেই সেই পানীত তাৰমানে নুমি গা ধুবা নৰি কি বোলেই অ' নদীটোত গা ধুবা গেলি তাত নদীটো নায়ে ওচাৰত তেওঁ নদীত গা ধুবা গেলি তাতে মানহু এই গৰু ভাঁহি আইভো ছাগেলী ভাঁহি আইভো ক'বাৰ মৰা মানহু ভাঁহি আইভো বা এই পোকা পিপিৰা সেনেকে গোন্ধ ভাফে সেই পানীদি আমি তেনেকুৱাকে চলা গৈছিল গতিকে আজিকালি মানহুই সেনেকুৱাকে তাৰমানে সুবিধাখিনি তাৰমানে সেনেকুৱাকে চলবা টান পাইনে আজিকালি ল'ৰা ছোৱালীগিলাখানৰ শিক্ষা হৈছি শিক্ষা হোৱাৰ কাৰণে তাৰমানে পৰিৱেশগিলাখান বহুত সলেনি হৈছি যদি ল'ৰা ছোৱালীখিনি শিক্ষা নহ'ল হয় তেতিয়া তাৰমানে সুবিধা গিলাখানো নাহিল হয় ইতা আগৰ মানহুগিলাখানে বুৰ্বক আছিল নাজানেই বোকা পানী তাৰমানে চেকি হ'লিও পানী খুৱেইছিল সেই পানীখিনি খুওঁৱাৰ লগে লগে পেটৰ বিষ হৈছিল তাৰ পাৰাই হাগা হৈছিল হাগা হৈ কিমান মানহু মাৰা গৈছি গতিকে আজিকালি পৰিৱেশটো ভালে হৈছে বাৰু হেৰি অ' মানহুক বেয়া পানী খাবা দিয়া নাই কিনি আনি হ'লিও আমি কইনাটো ধুঁৱবা পাইছোঁ কিনবাটো পাইছোঁ আমি কা'ৰোবাৰ পইচা নাই যদিও কোনোবাই দুই পইচা সেনেকুৱাকে দিলেও তেনেকুৱাকে হ'লিও চলবা পাৰা গেছি কিন্তু আমি দুখীয়া মানহুনে আমি ধনী মানহুই তাৰমানে বহুত বিলাসল কলি তাৰমানে কৰি বিয়া পাতবা পাৰেই কিবা কৰবা পাৰে আমি দুখীয়া মানহুইটো তেনেকুৱাকেটো বিয়া পাতিব নৰোঁ বিয়া পাতবা নল্লি আৰু পানীখিনি আনবা গেলিও তাৰমানে বহুত কিছুমানে খায় কিছুমানে নাখায় আজিকালি সকলোই ভাল বিচাৰে ভালটোহে খাবা বিচাৰে বেয়া খাবাটো নিবিচিৰে সকলোকে ভালে লাগে আজিকালি সেনেকুৱাকে তাৰমানে কিছুমানে যদি বহুত বিলাসীতা কৰছি আৰু দুখীয়াগিলাখানৰ তাৰমানে ধৈনীক দেখা পায় বিলাসীতা কৰবা পাৰা নাই কম পৰিমাণে হ'লিও ক'বাত চেকি হ'লিও সেনেকুৱাকে তাৰমানে বিয়া খেদবা লাগা হৈছি সেই কইনা ধুৱাবা লাগা হৈছি কিমান জ্বালা যন্ত্ৰণাত তাৰমানে আমাৰ দুখীয়া মানহুখিনি তাৰমানে কষ্টত বাকী নাই আৰু গতিকে দুখীয়া মানহুখিনি এংকে দুখীয়া হৈয়ে থাকবোনে সেই হিচাবে আৰু চৰকাৰে অলপ সহায় সহযোগ কল্লি আমি কেউফালে ভাল পাওঁ আৰু দুখীয়াৰ দুখ সকলোই যদি বুজি পায় তেতিয়া আমি কিজানি চলবা কিজানি অলপ সুবিধায়ে পাওঁ সৰাহে পাওঁ কিজানি নাই চাকৰি নাই হেৰি শিক্ষা পঢ়া শুনা নাই নাই যিহেতু আমি কেনেকুৱাকে চলিম আমাৰ মানহু হ'ল হাজিৰা কামলা কল্লিহে খাবা পায় আজি হাজিৰা কৰি এই পৰিয়ালগিতা চলাটোও সহজ নহয় চাৰিটা পৰিয়াল চলবো কেনেকে সদায় হাজিৰা যদি কৰবায়ে লাগিল মান্হটোটো সদায় মানহু হৈ নাথ্কেই গতিকে তাৰ গাৰ বিষ জ্বৰ কাঁহ কিবা কিবি এনেকুৱাকে চলিয়ে থাকেই তাৰে মাজেদি তিৰি চলি আকৌ সেনেকুৱাকে পুইভা লাগা হৈছি